অঁ হেল্ল' অঁ কওকচোন অঁ মাংস আছে অঁ কেজি মানে গোটাকৈ নিলে ডেৰশ কাটি নিলে দুশ অঁ কেতিয়ালৈ লাগিব আপোনাক ত্ৰিছ তাৰিখলৈ অঁ নিব পাৰিব বাৰু অঁ দহ কেজি লাগিব ন হয় নেকি অঁ দিয় দি থৈ আহিবগৈ বাৰু সাতটামান বজাত অঁ ঠিক আছে বাৰু দি থৈ আহিবগৈ